এইকেইদিনত আমোদজনক ঘটনা বুলি ক'বলৈ গ'লে আমাৰ অসমত বিহুৱে বিশ্ব ৰেকৰ্ড কৰিছিল কেইদিনমানৰ আগত প্ৰায় দহ হাজাৰ নাচনী ঢুলীয়াই একেলগে নৃত্য প্ৰদৰ্শন কৰিছিল আমাৰ অসমৰ বাবে এইটো এটা বহুত ডাঙৰ আৰু সু খবৰ আৰু এয়া বিহু উপভোগ কৰি মই খুব আমোদ পাইছিলো আৰু লগতে এতিয়া বৰ্তমানত আমাৰ ৰঘুপতি চিনেমাখনে খুব ট্ৰেণ্ডিঙত চলি আছে আমাৰ এই ৰঘুপতি চিনেমাখন খুব ট্ৰেণ্ডিঙত চলি আছে যিহেতু আমাৰ অসমীয়া চিনেমাৰ ভিতৰত এইখনেই প্ৰথম চিনেমা হ'ব নেকি গোটেই অসমৰ লগতে ভাৰতৰ সকলো ঠাইতে মানে চিনেমাত প্ৰায় অসমীয়াৰ চিনেমাত ভাল হিচাপে মানে নিজকে পৰিগণিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে লগতে তাত থকা প্ৰত্যেকজন মানুহৰ কেৰেক্টাৰ অভিনয়ে মোক খুব মোহিত কৰিছে তাতে এটা চৰিত্ৰ হ'ল অৰুণ শৰ্মা তেওঁৰ অভিনয় আগতে মই চাইছো কিন্তু এতিয়া ৰঘুপতিত যিটো চৰিত্ৰত তেওঁ অভিনয় কৰিছে সেইটো আটাইতকৈ সুকীয়া আৰু তেওঁৰ সেই চৰিত্ৰই মোক খুব আনন্দ দিছে লগতে ৰঘুপতিয়ে প্ৰায় একৈছ দিনত দহ কোটি পইচা ঘটিবলৈ তেওঁলোকে সক্ষম হৈছে